উৎসৱ বুলিবলৈ আমাৰ বিহুটোকে বুজাও কাৰণ কিয় আমাৰ বিহুটোৰ বাহিৰে ধৰি লওঁক আমাৰ উৎসৱ বুলিবলগীয়া নাইয়ে কাৰণ বিহু আমাৰ তিনিটা বহাগ বিহু অঁ এই কাতি বিহু আৰু এই বহাগ বিহু এইয়া মাঘৰ বিহু আৰু বহাগ বিহু কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালী কাতি বিহুত আমি তুলসীৰ তলত বন্তি জলাওঁ আৰু ৰাতি সন্ধিয়া হোৱাৰ লগে লগে ধূপ ধুনা লগাই তামোল পাণ লৈ আমি গামোচা লৈ ঘৰে ঘৰে বুঢ়া বুঢ়ীবিলাকক সেৱা কৰি ফুৰোঁ আৰু তুঅসীৰ তলে তলে বন্তি জ্বলাই আমি তুলসীৰ তলে তলে মৃগ পহু চৰে বুলি এনেকৈ কৈ হেৰি কৰোঁ গীত গাওঁ তাৰপিছত আকৌ বহাগ বিহু এই মাঘৰ বিহু মাঘৰ বিহুত আমি মেজি জুই লগায় এই মাঘৰ বিহুত আমি উৰুকাৰ নিশা সকলো গাওঁৰ ৰাইজে মিলিজুলি আমি এসাঁজ খানা খাওঁ কাৰণ আমাৰ গাৱঁৰ ৰাইজৰ এটা পুখুৰী আছে ডাঙৰ সেই পুখুৰীটোৰ মাছ আনি আমি ৰাতিপুৱা আমাৰ মাছ মাৰিব যায় ৰাতিটো মাছ মাৰে আৰু সেই মাছ আনি ৰাতি দিনত কৰি গোটেই গাওঁৰ ৰাইজে কাম বন কৰি ৰাতি ধুনীয়াকৈ গাৱঁত মাইক লগাই আমি খানা খাওঁ তাৰ পিছদিনাখন ল'ৰা ছোৱালীবিলাকে তাৰপিছত বুঢ়া বুঢ়ীবিলাকে গৈ মেজিঘৰত জুই লগাই দিয়ে আৰু জুই লগোৱাৰ পিছতে সেই আৰু বুঢ়া বুঢ়ীবিলাকে সৰু ল'ৰা ছোৱালীবিলাকক চেনি দিয়ে তাৰপিছত ঘৰলৈ আহে দুপৰীয়া হোৱাৰ লগে লগে সকলোৱে ঘৰে ঘৰে ৰন্ধা বঢ়া কৰে কাৰোবাৰ ঘৰত পিঠা বনাওঁ কাৰোবাৰ ঘৰত ধৰি লওঁক ধুনীয়া মাংসয়ে দিও ভাত বনায় কাৰোবাৰ ঘৰত বিহু বুলি পেলাই ভাতো নাখায় বা জলপানে খাই থাকে তেনেকৈ কৰি আমি মাঘৰ বিহুতো খানা আৰু বিহু পিছদিনাখনে আমাৰ ল'ৰা ছোৱালীবিলাকে খেল ধেমালি পাতে খেল ধেমালি তিনিদিন তিনিদিনীয়াকৈ পাতে তিনিদিনীয়াকৈ খেল ধেমালি পাতি লাষ্টৰ দিনাখন তেওঁলোকে পাইছ আনি যিবিলাকে ফাৰ্ছ বা ছেকেণ্ড হয় তেওঁবিলাকক পাইছবিলাক বিতৰণ কৰি দিয়ে আৰু এই বহাগ বিহু বহাগ বিহু হ'ল ৰঙালী বহাগ বিহুত আমি সকলোৱে উৰুকাৰ দিনাখন যিদিনাখনেই ধৰি লওঁক দিন যায় সেইদিনাখনেই আমাৰ গৰু গা ধুৱায় গৰু গা পা ধুৱাই আহি আমি সন্ধিয়া গৰু আনোঁতে পদূলি মূখত আমি হেৰি কৰোঁ এই তুহঁ জুই লগাই গৰু আহিলে নতুন গামোচাই আমি বিচনী লৈ বিচি ধূপ ধুনা লৈ গৰু আগবঢ়াই নি গোহালিত বান্ধোঁ তাৰ পিছদিনাখন বহাগ বিহু পিছদিনাখনেই আকৌ ল'ৰা ছোৱালীবিলাকে হুঁচৰি গায় হুঁচৰি হুঁচৰি গাবলৈ যায় হুঁচৰি আমাৰ ইয়াত বহাগ বিহুত সাতদিনলৈ গাই থাকে সেই সাতদিন ল'ৰা ছোৱালীবিলাকে সকলোৱে ঘৰে ঘৰে হুঁচৰি গাই ফুৰে কিছুমানে দুখীয়া হ'লেও যিকোনো প্ৰকাৰে হ'লেও কিবা এটা দি হ'লেও ধনীবিলাকে কিছুমানে কোনোবাই টকা পইচা দিয়ে সৰহকৈ কোনোবাই ধৰি লওঁক চাউলে দিয়ে আৰু কিছুমানে দুখীয়াবিলাকে দহ টকা এটা হ'লেও দিয়ে তাৰমানে কাৰণ বহাগ বিহুত এটা নীতি আছে যেতিয়া সেই বহাগ বিহুত সকলোৱে ৰং ধেমালি কৰে ৰং ধেমালি কৰি তাৰপিছত বহাগৰ বাৰ তাৰিখৰ দিনাখন সেই হুঁচৰি গোৱা পইচায়ে ধৰি লওঁক ভাওনা চাওনা সভাত যি থাকে তাত খৰচ কৰে আৰু সকলোৱে মিলিজুলি তাৰমানে হেৰি কৰে এসাঁজ নদী ঘাটত খানা খায় তেনেকৈয়ে আমি উৎসৱবিলাক পালন কৰোঁ